অ বাইদেউ তিনিচুকীয়ালৈ হয়নেকি অ মোৰ যে বৰ চোৱাৰ ইচ্ছা আছে দেই গীৰ্জাঘৰ কাৰণ অ অ অ মই নাই চোৱা মোৰ সেইটো বৰ ডাঙৰ ইচ্ছা এটা আছে পিছে খুব ভাল লাগে কথাবোৰ শুনি থাকোঁ যে অ ভাল লাগে ওলাব তেতিয়া অ অ অ ওলাম অ বাছতে যাম তিনিচুকীয়ালৈ অ আজিকালি অ'ট'ও ধেৰ আছে নহয় অ অ হ'ব বাৰু হ'ব দিয়ক অ অ হ'ব